ক্ষুদ্ৰ শংকৰা

হয় নলাবাৰী জিলাৰে গাঁও

ৰাস্তা ঘাট কেঁচা

হয় বৰষুণত কষ্ট হয়

নশ চৈধ্য নম্বৰ বাজা নিজ বাজানী ক্ষুদ্ৰ শংকৰা প্ৰাথমিক বিদ্যালয়

নাই হেৰি

ঘৰত আমাৰ তিনিজন প্ৰাণী

নাম প্রসঙ্গ কৰি ভাল পাওঁ

হয় মন্দিৰলৈ যাওঁ

টিভি চাওঁ

টিভিত ৰামায়ণ মহাভাৰত

অঁ ৰং চেনেল মাজে মাজে চাওঁ

বাতৰি চাওঁ

আমাৰ ঘৰতে এইবিলাক একো নাই

আমাৰ গাঁওখনত মহাপুৰুষীয়া মানুহ সকলোবিলাক

বেলেগ ধর্মৰ মানুহ নাই

মই ঘৰতে পঢ়োঁ আৰু মন্দিৰতো যাওঁ বেলেগৰ ঘৰতো মোক মাতে পুথি পঢ়িবলৈ

সৰ্থেবাৰীত

আমাৰ ঘৰত আছে

কাঁহী বাতি বঁটা

বানপানী হৈছিল

সৰ্থেবাৰীত বানপানী হৈছিল

হোৱা নাই